অ দালি হয়নে অ কি কৰি আছ অ অ এই বিয়াৰ বজাৰ কৰা হ'ল নেকি অ এই কালিলৈ অ ক'ত ভাল হ'ব বাৰু

কালিলৈ যাওঁ ব'ল

পাঁচ তাৰিখ মানে ন' অ অ ঠিক আছে তেতিয়া পাঁচ ছয় তাৰিখ মানে ওলাম হেৰি কি কয় ওম ক

অ

অ অ অ ঠিক আছে তেতিয়াহ'লে অ অ অ অ অ হ'ব দিয়ক